আমাৰ গাঁৱত আচলতে যদি ঋণ লোৱাৰ ক্ষেত্ৰত ক'বলৈ যাওঁ কৃষকসকলে তেওঁলোকৰ কৃষকীয়ৰ ক্ষেত্ৰত লোৱা লোনসমূহৰ বিষয়েই ক'ব লাগিব চৰকাৰেও এতিয়া গোটসমূহক বহুত বহুত ধৰণৰ লোন প্ৰদান কৰিছে যাৰ কাৰণে আত্মসহায়ক গোট হওক বা আত্মসহায়ক গোটেই হওক বা কৃষকসকলৰ ক্ষেত্ৰতো বহুত সুবিধা হৈছে যাৰ কাৰণে তেওঁলোকে নিজৰ প্ৰয়োজনীয় কামসমূহ কৰিব পাৰিছে বা তাঁতৰ শালৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ বোৱা কটা এইবোৰৰ ক্ষেত্ৰতো তেওঁলোকে নিজেই মহিলাসকল স্বাৱলম্বী হ'ব পাৰিছে বা কৃষকসকলেও তেওঁলোকৰ অৰ্থৰ অভাৱত কেতিয়াবা প্ৰয়োজনীয় কিছুমান খেতিৰ পথাৰত পইচা নিয়োগ কৰিব পৰা নাছিলে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰো বৰ্তমান সুবিধা হৈছে আৰু যদি বেলেগ বেলেগ এই আচলতে আজিকালি সাধাৰণ কথা বুলি এটা কাৰণেই ক'ব পাৰোঁ কাৰণ কিয় চৰকাৰে এইক্ষেত্ৰত বহুত সহজ কৰি দিছে তেওঁলোকেও আত্মসহায়ক গোটসমূহৰ ক্ষেত্ৰতো ঋণ প্ৰদান কৰিছে তেনেকৈ কৃষকসকলকো কৰিছে গতিকে সেই ঋণ লোৱাটো আচলতে সাধাৰণ কথাই তেওঁলোকে উদ্দেশ্যসমূহ সকলোৰে বিভিন্ন বিভিন্ন বেলেগ ধৰণৰ হয় কিছুমান নিজে স্বাৱলম্বী হ'বলৈও মহিলাসকলে লৈছে তেওঁলোকৰ গোটসমূহৰ ক্ষেত্ৰত বা কৃষকসকলেও তেওঁলোকৰ মাটি বাৰীৰ ক্ষেত্ৰত লৈছে গতিকে এই দুয়োটা ক্ষেত্ৰত আচলতে সুবিধাই হৈছে আৰু আনহাতে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে এতিয়া যদি আমি কম বিভিন্ন ধৰণৰ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহ আছে গতিকে সেইসমূহ প্ৰতিষ্ঠানৰ পৰাও তেওঁলোকে ঋণসমূহ লৈছে বা বন্ধন বুলি যিটো গোট বন্ধন বেংকৰ দ্বাৰা তেওঁলোকে যি ঋণ পাইছে সেই ঋণসমূহো লৈছে সেই ঋণসমূহৰ পৰাও তেওঁলোক উপকৃত হৈছে উপকৃত হৈ কিছুমানে নিজৰ দোকান পোহাৰ খুলিবলৈ সুবিধা পাইছে সেই তেনেধৰণেও কোনোবা স্বাৱলম্বী হৈছে কোনোবাই আ কোনোবাই আকৌ নিজৰ ঘৰৰো আৰ্থিক অৱস্থাটো সিমান ভাল নাছিল গতিকে তেনেকৈ ঋণ লৈ পেলাই তেওঁলোকে নিজৰ ঘৰটো আটোম টোকাৰিকৈ সজাই পৰাই লৈছে আৰু ঋণ লোৱাৰ ক্ষেত্ৰত যদি মই ক্ষতিকৰ প্ৰভাৱ বুলি কওঁ গতিকে ক্ষতিকৰ প্ৰভাৱ নথকা নহয় কাৰণ কিয় আজিৰ সমাজখনত যদি চাবলৈ যাওঁ কিছুমানেই কিছুমানে আচলতে আনক দেখুৱাবলৈ কেতিয়াবা কিছুমান কাম কৰে তেওঁলোকৰ সিমানতো সিমানতো সক্ষমতাও নাই যে সেই ঋণসমূহ তেওঁলোকে মাৰিব পাৰিব বা তেওঁলোকে সেই পৰিশোধ কৰিব পাৰিব তেওঁলোকৰ সিমানখিনি সামৰ্থ্যতা নাই যদিও তেওঁলোকে কিছুমানে লয় দোকানৰ নামত লয় বা কিছুমানে ভাৱে কি মই নিজৰ নিজৰ কিবা স্বাৱলম্বী কৰিম বুলি লয় কিন্তু কেতিয়াবা হয় কি তেওঁলোকে সেই পইচাটো দি যিবোৰ নিজৰ প্ৰয়োজনীয় কামটো নকৰি অবাবত আনক দেখুৱাবলৈ তেওঁলোকে গাড়ী কিনে কিছুমানে আকৌ মোবাইল কিনে গতিকে সেইবোৰ ক্ষেত্ৰত তেওঁলোকে সেই ঋণসমূহ পৰিশোধ কৰিব নোৱাৰে যাৰ ক্ষেত্ৰত তেওঁলোকৰ ঘৰলৈ সেই ঋণৰ ঋণ দিয়া মানুহবোৰ আহে মানুহবোৰ আহি পেলাই সেই তেওঁলোকৰ তেওঁলোকে আ আহি পেলাই আকৌ সেই বস্তুবোৰ লৈ যাব লগা হয় সেই ক্ষেত্ৰত সেই মানুহখিনিৰো বা সেই পৰিৱেশটো বহুত বেলেগ হৈ যোৱা দেখা পোৱা যায় কাৰণ কিয় এখন ঠাই সেই মানুহবোৰৰ কাৰণে আচলতে কিছুমান জেগাত সেই গোটেই ঠাইখিনিয়ে বা বদনাম হৈ যোৱা নিচিনা দেখা পোৱা যায় কাৰণ সেই সেই সেই সেই তেনেকুৱা ধৰণৰ পৰিস্থিতিয়ে আচলতে মানুহৰ মনত এনেকুৱাৰ সৃষ্টি কৰে যে সেই মানুহখিনিয়ে সেই মানুহখিনি তেনেকুৱাই সেই মানুহখিনিয়ে বস্তু লৈ পেলাই আচলতে পইচা নিদিবই বা নিদিয়ে আচলতে মই এইখিনিত ক'বলৈ যদি যাওঁ তেতিয়াহ'লে থুৰতেই যদি মই কওঁ তেতিয়াহ'লে মানুহে আচলতে আনক দেখুৱাবলে কেতিয়াও বস্তু ল'ব নালাগে নিজৰ প্ৰয়োজন অনুসৰি যিটো প্ৰয়োজন মানুহে সেই বস্তুটোতহে ঋণ ল'ব লাগে আচলতে ঋণ হৈছে মানুহক বিপদত সহায় কৰা এটা এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা মানুহে উপকৃত হ'ব পাৰে কিন্তু সেইটোকে কৰিবলৈ গৈ যদি আমি আনক দেখুৱাবলৈহে সেই ঋণসমূহ লওঁ তেতিয়াহ'লে আমি কেতিয়াও তাৰপ তাৰপৰা কেতিয়াও লাভ নহয় বৰঞ্চ লোকচানহে হয় মানুহৰ ওচৰতো বা মানুহেও সেই বস্তুবোৰ দেখি পেলাই তেওঁলোকক ভাল বুলিও নকয় গতিকে এই ক্ষেত্ৰত মই ঋণ লোৱাটো বৰ এটা ভালপাওঁ যদিও কিছুমান ক্ষেত্ৰত মই ভাল নাপাওঁ এটা কাৰণে তাৰ কাৰণে তাৰপৰা মানে মানুহ মানুহে নিজৰ নিজৰ নিজে কি সেই বস্তুটো পাহৰি গৈছে আচলতে